নমস্কাৰ সংসদিৰ ব্যৱস্থা কেনেকৈ চলি থাকে আৰু প্ৰধানমন্ত্ৰীৰ সংসদৰ ভূমিকা কি ইয়াত কোৱা হৈছে সংসদীয় ব্যৱস্থা আমাৰ বৰ্তমান যিটো আমাৰ যিটো চৰকাৰী ব্যৱস্থা চলি আছে সেয়া হৈছে সংসদীয় ব্যৱস্থা সংসদীয় ব্যৱস্থা তিনিটি অংগ থাকে তিনিটি অংগ মুখ্য অংগ সেয়া হৈছে ৰাষ্ট্ৰপতি সংসদ সংসদৰ দুটা সদন সেয়া হৈছে আমাৰ সংসদৰ অংগ য'ত নেকি এটা উচ্চ সদন আৰু নিম্ন সদন আছে আমাৰ ৰাষ্ট্ৰপতি আছে উচ্চ সদন উচ্চ সদন যাক নেকি আমাৰ ভাৰতত ৰাজ্যসভা বুলি কোৱা হয় আৰু নিম্ন সদন যাক নেকি ভাৰতত লোকসভা বুলি কোৱা হয় ৰাজ্যসভাত ৰাজ্যসভাত কি হয় আমাৰ বিভিন্ন ৰাজ্য আমাৰ বৰ্তমান য যিমানখন ৰাজ্য আছে স সেই ৰাজ্যৰ পৰা আঠাইছখন ৰাজ্যৰ পৰা আৰু ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসকলৰ পৰা আমি আমাৰ যিটো সাংসদ হিচা সাংসদ সাংসদ পঠিওৱা হয় প্ৰতিখন ৰাজ্যৰে এটাকৈ ক'টা থাকে ক'টা থাকে তাৰমানে এয়া হৈছে পৰক্ষণ হয় প্ৰত্যেকখনৰ পৰক্ষ নিৰ্বাচন পৰক্ষ নিৰ্বাচনৰ কি হয় আমাৰ আমাৰ ৰাজ্যৰ বিধায়সকল আমাৰ ৰাজ্যৰ বিধায়সকলে সাংসদসকলক নিৰ্বাচন কৰে নিৰ্বাচন কৰি তেওঁ উচ্চ সদনলৈ পঠিয়া উচ্চ সদন কেতিয়া তাৰ অন্ত নহয় সেয়া দুইবছৰ দুইবছৰ অন্তত ইয়াৰ এক তৃতীয়াংশ এক তৃতীয়াংশ সাংসদৰ সাংসদৰ কাৰ্যকাল শেষ হয় এজন সাংসদে উচ্চ সদনত ছয় বছৰ ধৰি কাৰ্যভাৰ গ্ৰহণ কৰে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু উচ্চ সদনৰ উচ্চ সদনৰ আমি সভাপতি বুলি ক'বলৈ গ'লে সভাপতি বুলি ক'বলৈ গ'লে উপৰাষ্ট্ৰপতিয়ে তেওঁৰ সভাপতি বুলি কোৱা হয় এক্স অফিচিয়েল চেয়াৰমেন বুলিও কোৱা হয় এক্স অফিচিয়েল চেয়াৰমেন কোৱা হয় উপৰাষ্ট্ৰপতি মানে উপৰাষ্ট্ৰ হৈছে আমাৰ উচ্চ সদনৰ সভাপতি উচ্চ সদনৰ সভাপতি হৈছে ৰাষ্ট্ৰ উপৰাষ্ট্ৰপতি বৰ্তমান ভাৰতৰ উচ্চ সদনৰ সংখ্যা উচ্চ সদনৰ দুশ পঞ্চল্লিছটা তাৰ আসন আছে বিভিন্ন ৰাজ্যৰ পৰা সাংসদসকল যায় সাংসদসকল যায় এই সাংসদসকলৰ সাংসদসকলৰ যিটো কোনখন ৰাজ্যৰ পৰা কিমানজন সাংসদ যাব সেয়ে আমাৰ সেয়া আমাৰ এ ক'ত দিয়া আছে আমাৰ দিয়া আছে যিবিলাক আমাৰ স্কেডিউুল থাকে ডেট ইজ স্কেডিউলৰ স্কেডৰ চাৰি চতুৰ্থ স্কেডিউলত আমাৰ কোনখন ৰাজ্যৰ পৰা কিমানজন ৰাজ্যসভাৰ সাংসদ যাব সেয়া তাত নিৰূপণ কৰা আছে আমাৰ সংবিধানত নিৰূপণ কৰা আছে তাৰোপৰি আমাৰ এতিয়া আহিলে কথাটো হৈছে সংসদৰ আৰু এটা অংগ হৈছে অ নিম্ন সদন নিম্ন সদন যিটো লোকসভা লোক্যসভা যি হয় প্ৰত্যেক্ষ নিৰ্বাচন প্ৰত্যক্ষ নিৰ্বাচন মানে কি হয় আমি প্ৰত্যেক্ষেভাৱে প্ৰতিজন নাগৰিকে ওঠৰ বছৰ উৰ্ধতম প্ৰতিজন ভাৰতৰ নাগৰিকে ভোট দি নিজৰ নিজৰ সাংসদ নিৰ্বাচন কৰে সেই সাংসদসকলে লোকসভাত গৈ আমাক প্ৰতিনধিত প্ৰতিনিধিত্ব কৰে প্ৰতিনিধিত্ব কৰে তেওঁলোকে কি কৰে আইন প্ৰণয়ন কৰে তেওঁক আইন প্ৰণয়তা বুলি কোৱা হয় আইন প্ৰণয়ন কৰে আইন প্ৰণয়ন কৰে যি আমাৰ সমগ্ৰ ভাৰতত কাৰ্যকৰী হয় কাৰ্যকৰী হয় আৰু গতিকে তেওঁক আইন প্ৰণয়নতা বুলি কোৱা হয় বৰ্তমান বৰ্তমান ভাৰতবৰ্ষত বৰ্তমান ভাৰতবৰ্ষত উচ্চ সদনৰ সমগ্ৰ বা নিম্ন সদনত নিম্ন সদনত নিম্ন সদনৰ আছে পাঁচশ পাঁচশ পঞ্চলিছ পাঁচশ পঞ্চল্লিছটা সাংসদ সাংসদ আছে সাংসদ আছে তাৰে যোনটো আমাৰ পাৰ্টী বা দলে যিটো দলে নিৰ্বাচন খেলে যিটো দলৰ সংখ্যাগৰিষ্ঠতা লাভ কৰে যে দুশ তেসত্তৰখন আসন গঠন কৰে তেওঁলোকে চৰকাৰ গঠন কৰে চৰকাৰৰ মুৰব্বী হৈছে চৰকাৰৰ চৰকাৰখন গঠন কৰাৰ তেওঁলোকৰ এজন লিডাৰশ্বিপ যাক নেকি আমি প্ৰধানমন্ত্ৰী বুলি কোৱা হয় তেওঁলোকৰ মাজৰ সংসদৰ এজনৰ সাং সংসদৰ এজনক প্ৰধানমন্ত্ৰী হিচাপে নিৰূপণ কৰা হয় আৰু তেওঁ তেওঁ ৰাষ্ট্ৰপতিৰ আগত নিজৰ চৰকাৰৰ চৰকাৰখন চলায় ঠিক তেনেদৰে সংসদৰ যিটো প্ৰক্ৰিয়া সংসদৰ প্ৰক্ৰিয়া সেয়া কিছু বছৰ যেতিয়া আমাৰ জন ভাৰতবৰ্ষ যে জনসংখ্যা বৃদ্ধি হৈ আছে বা বৃদ্ধি হৈছে সেই বৃদ্ধিৰ লগে লগে আসনৰ সংখ্যা বৃদ্ধি পাব লাগে যদিও বা বৰ্তমানলৈকে দুশ ঊনৈছশ একসত্তৰ চনৰ লোকপিয়ল অনুসৰি এয়া সংসদৰ জনসংখ্যা সাংসদৰ সংখ্যা চলি আছে এয়া হয়তো দুহেজাৰ ছাব্বিছ চনত বৃদ্ধি পাব পাৰে ছাব্বিছত বৃদ্ধি যিটো আমাৰ সাংবিধানীক কৰা হৈছে তাতে দুহেজাৰ ছাব্বিছলৈকে সাংসদৰ সংখ্যা বৃদ্ধি নকৰিবলৈ কৈছিলে সেয়া দুহেজাৰ ছাব্বিছ চনত শেষ হৈ যাব তাৰোপৰি তাৰোপৰি কিন্তু বৰ্তমানলৈকে লোকপিয়ল হোৱা নাই দুহেজাৰ দুহেজাৰ একৈছত লোকপিয়লটো হোৱা নাই গতিকে দুহেজাৰ যিটো আমাৰ বৰ্তমান পঁচিছত ঘোষণা কৰিছে সেয়া লোকপিয়ল হ'ব হয়তো সেয়া হওঁতে দুহেজাৰ ঊন ঊনত্ৰিছ ত্ৰিছ মানলে হৈ যাব সেই সংসদৰ সেই লোকপিয়লৰ পিছতেই আমাৰ সংসাদ সংসদৰ সংখ্যা বৃদ্ধি পাব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ আমাৰ জনসংখ্যা বহুত বৃদ্ধি হৈছে গতিকে ৰাষ্ট্ৰপতি উচ্চ সদন নিম্ন সদনেৰে গঠিত হয় আমাৰ সাংসদীয় ব্যৱস্থা যিটো নেকি সাংসদীয় ব্যৱস্থা এয়া আমাৰ এই যিটো পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম বুলি কয় এয়া এয়া লোৱা হৈছিলে আমাৰ ব্ৰিটে'নৰ ব্ৰিটেনৰ পৰা এই ব্যৱস্থাটো লোৱা হৈছিলে আৰু বিভিন্নখন আইন আমাৰ ঊনৈছশ পঁত্ৰিছ চনৰ যিটো আইন আাছিলে ব্ৰিটিছে প্ৰণয়ন কৰা তাৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ সাংসদীয় ব্যৱস্থাৰ পৰা লোৱা হৈছে কিন্তু সাংসদীয় ব্যৱস্থা যিটো আমাৰ বৰ্তমান ভাৰতবৰ্ষত চলি আছে সেয়া ব্ৰিটিছৰ পৰা ব্ৰিটিছৰ বা ব্ৰিটিছত যিটো চলি আছে ব্ৰিটেইনৰ যিটো চলিছে সেয়াৰ পৰা লোৱা হৈছে তাৰ ওপৰি ৰাষ্ট্ৰপতি শাসন যিটো চলে সেয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কিন্তু আমাৰতো পৃথক কাৰণ আমাৰ ইয়াত প্ৰধানমন্ত্ৰীয়ে মুখ্য ভূমিকা লয় আৰু ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু তেওঁ তেওঁৰ মন্ত্ৰীসভাৰ পৰামৰ্শমতে কাম কৰে পৰামৰ্শমতে কাম কৰে